হেল্ল' এইটো প্ৰণীতা ৰেষ্টুৰেণ্টত লাগিছেনে মই বগৰিআটিৰ পৰা কৈছোঁ মোৰ নাম দাদুল এ মই কেইদিনমান আগতে আপোনালোকৰ ৰেষ্টুৰেণ্টৰ পৰা দুই প্লেট বিৰিয়ানী অৰ্ডাৰ কৰিছিলোঁ মোৰ আৰু মোৰ বাৰ কাৰণে মোৰ খাই বহুত ভাল লাগিল এতিয়া সেই চেম বিৰিয়ানী প্লেট আৰু অৰ্ডাৰ কৰি দিব পাৰিবনে আপোনালোকে চেম বিৰিয়ানীটোৱেই